বন্ধু মহলৰ সৈতে আড্ডাত আমি খেলৰ কথা পাতি নিশ্চয় ভাল পাওঁ বহুতখিনি খেল ক্ৰিকেট হওক আপোনাৰ কেৰম খেলোঁ আমি ক্ৰিকেট খেলোঁ লুডু খেলোঁ আপোনাৰ তাছপাট খেলা হয় আমি খেলবোৰৰ লগত কেৰম খেলাৰ কথা পাতোঁ লুডুও খেলাৰ কথা পাতোঁ ক্ৰিকেটত আমুকে আজি ভাল খেলিছে বিৰাট কোহলিয়ে আজি বহুত ৰান কৰিছে জাছি বোম্ৰাই ভাল বলিং কৰিছে হাৰ্দিক পাণ্ডিয়াও ভাল বলিং কৰিছে বেটিং কৰিছে তেওঁ বলিঙতো ভাল বেটিঙতো ভাল বাৰু ৰিয়ান পৰাগেও ভাল সেইবিলাক সকলোবিলাক খেলৰ কথা পতা হয় লুডু খেলৰ কথা পতা হয় লুডুত কোনে কাক কিমান খাব পাৰে কেৰম বৰ্ডত কোনে কাক হৰুৱাব পাৰে কাৰ কোন কোনে কিমান গুটি ভৰাব পাৰে তাছপাতত কোনে কিমান বেছি লাগে বেছি জিকিব পাৰে এইবিলাক কথা আমি পতা হয় লগৰ আড্ডাবিলাকত লগত কেৰম খেলি থাকোঁতে আমি ফুটবলৰ খেল হওক ক্ৰিকেট হওক সকলোবিলাক খেলৰ কথা পাতি থকা সকলোবিলাক তাৰ খেলুৱৈ তাৰকাৰ বিষয়ে আলোচনা কৰা হয় তেওঁলোকে কিমান পা কেনেকে ভাল কিমান খেলিছে কিমান ধুনীয়া ধুনীয়া খেলিছে এইবিলাক কথা আমি আলোচনা কৰোঁ তেওঁলোকৰ খেল চাবলৈ আমাৰ যোনখিনি হেঁপাহ সেইখিনি কথা আমি অৱগত কৰোঁ লগৰ ম'হলৰ লগত বিৰাট কোহলি খেল চাবলৈ আমি যোনখিনি আগ্ৰহ প্ৰকাশ কৰোঁ লগৰ লগত আমি আলোচনা কৰোঁ কোনটিয়ে আমি তেওঁ খেল চাব পাৰিম তেতিয়া আমি ষ্টেডিয়ামত গৈ বিৰাট কোহলি খেল হাৰ্দিক পাণ্ডেিয়াৰ খেল আমি উপভোগ কৰিবলৈ পাম সেইবিলাক কথা আমি আলোচনা কৰোঁ বিৰাট কোহলিৰ লগতে আমি ৰোহিত শৰ্মাৰ হ'জ যাওঁ তেওঁলোকৰ খেল উপভোগ কৰিবলৈ আমি পাতোঁ কোনদিনাখন কেনেকে আমি মিলাব পাৰোঁ ষ্টেডিয়ামত গৈ চাবলৈ সেইবিলাক কথা পাতোঁ লুডু খেলি থাকোঁতেও আমি সেইবিলাক কথাই পাতোঁ কেৰম খেলি থাকোঁতে আমিও সেইবিলাক কথাই পাতোঁ যেতিয়া আমাৰ গুৱাহাটী ষ্টেডিয়ামত খেল আছিল তেতিয়া আমি প্লেনিং কৰিছিলোঁ আমাক ক্ৰিকেট খেল চাবলৈ যোৱা যোন যোনবাৰ আমাৰ গুৱাহাটী ষ্টেডিয়ামত সাপ এডাল ওলাইছিল খেল প্লে' খেলপথাৰত ষ্টেডিয়ামৰ ভিতৰত যোনটো সাপ ওলাইছিল সেইটো আমি চোৱাৰ কথা আছিল কিন্তু আমাৰ কিছুমান পাৰ্চনেল ৰিজনৰ বাবে আমি যাব নোৱাৰিলোঁ সেইবোৰ বহুত আমাৰ দুখজনক কথা হৈ গ'ল সেইটো কথাত তেওঁলোকৰ খেল সম্পৰ্কত চাবলৈ পৰা বহুতো আগ্ৰহ আছিল হেঁপাহ আছিল হেঁপাহ নাইকিয়া হৈ গ'ল মানে নাইকিয়া হৈ যোৱা নাই মানে চাবগৈ নোৱাৰিলোঁ যাব নোৱাৰিলোঁ আমি লগৰ মহ লগৰ কথা পাতি থাকোঁ আকৌ আমি এনেকে নেক্সট এবাৰ মিলাই মেলি যাম আমুকৰ খেল চাম বিৰাট কোহলিৰ খেল চাম সন্তৰ পৰা হাৰ্দিক পাণ্ডেৰা খেল চাম ৰাহুল কে এল ৰাহুলৰ চাম ৰোহিত শৰ্মাৰ চাম ৰোহিত শৰ্মাৰ কেপ্টেনশ্বিপিক কেনেকুৱা কৰে সেইটো চাম সেইবিলাক চাম আমি এইবিলাক কথা আমি আলোচনা কৰোঁ নেক্সট বাৰ আমি চোৱাৰ প্লেনিং আছে খেল টি টুৱেণ্টিয়ে হওক যিয়েই হওক আমি চাম বুলি আশা বান্ধি ৰাখিছোঁ সেইটো আশা যাতে সোনকালে পূৰণ আমাৰ লগৰ মাজত গেম খেলৰ লগতে আমি লুডু হওক তাছ হওক এইবিলাক খেলৰ লগতে এইবিলাক কথা আমি পাতি থাকোঁ